হয় পৃথিৱীখন বিকশিত হৈ গৈছে বিকাশ হৈ হৈ গৈ আছে আগৰদৰে প্ৰযুক্তিবিদ্যা বাঢ়ি বাঢ়ি গৈ আছে মানুহবিলাকে নানা ধৰণৰ বস্তু উদযাপন কৰি আছে যাৰ জৰিয়তে মানুহে বহুত কথাই শিকিব পাৰিছে আগতে মানুহৰ ইমানো সুবিধা নাছিলে যিমান সুবিধা আজিৰ যুগত আছিলে বৈজ্ঞানিকসকলে নানান ধৰণৰ ৰিচাৰ্ছ কৰি আছে যাৰ জৰিয়তে পৃথিৱীখন আগবাঢ়ি যাব পাৰে আগতকৈ সুগম হ'ব পাৰে আৰু ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতৰ বাবে সুবিধা লাভ কৰিব পাৰে তেওঁলোকে নানান ধৰণৰ নানান ধৰণৰ ব্যৱস্থা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে যাৰ জৰিয়তে তেওঁলোকৰ জীৱন যাপন সুন্দৰ হয় আৰু ব্যৱসায়িক দিশতে হওঁক বা বাণিজ্যিক অ অৰ্থনৈতিক দিশতে হওঁক আগতকৈ দেশখন বহুত আগবাঢ়ি গৈ আছে পৃথিৱীখন বিকাশ হৈ হৈ গৈ আছে আগতকৈ